অঁ হেল্ল' অঁ হেল্ল' অঁ কোৱাচোন বাৰু অঁ ভালেই ভালেই তোমাৰ অঁ নাই এইকেইদিন বন্ধআৰু ঘৰতে পৰি আছোঁ এনেই কি প্লেনিং বাৰু কি প্লেনিং বাৰু অঁ হয় নেকি কোনদিনা যাবা বাৰু এই পৰহিলৈ নোৱাৰিম নহয় মোৰ এফালে যাবলৈ আছিলে এই মোৰ মামাহঁতৰ ঘৰলৈ যাবলৈ আছিলে মই মানে তাত হেৰি সকাম আছে অঁ সেই কা পৰহিলৈ নোৱাৰিম পৰহিলৈ বাদে কোনোবা এদিন কোৱা সেই তেতিয়া যাম অঁ সুমনো যাব নেকি অঁ ঠিক আছে অঁ বাইকতে যাম আৰু চবৰ বাইক আছেই যেতিয়া বাইকতে যাম অঁ বাইকতে যাম আৰু এনে টিকেটবিলাক তাত হেৰি ত্ৰিছৰ পৰা পঞ্চাছ টকামানলৈকে থাকে নেকি অঁ অঁ পাৰিম পাৰিম অঁ ঠিক আছে ওলাম বাৰু এনেই কেইটামান বজাত যাবা বাৰু অঁ দহটামান বজাত আৰু এতিয়া যিহে গৰম সেই তাত ছুইমিং পুলো আছে কাপোৰ চাপোৰ লৈ যাবা গা ধুই কৰি আহিম আৰু একেকোবে অঁ অঁ অঁ কাপোৰ চাপোৰ লৈ যাম আৰু এই নেলাগে তাত ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট আছে আৰু তাতে আমি খাই ল'ম আৰু গোটেই তিনিটাই অঁ অঁ হ'ব দিয়া অঁ